মোৰ ধৰ্মীয় উৎসৱসমূহ বিহুৰ লগত যেনেদৰে পিঠা লাড়ু ও চুজি চুজি লাড়ু তাৰপিছত হেঁচা পিঠা সুতুলি পিঠা আদি সামগ্ৰীসমূহ জড়িত বিভিন্ন উৎসৱত ব্যৱহাৰ কৰা কিবা নিৰ্দিষ্ট আছে কাৰণ আমি যেতিয়া পিঠা বনাওঁ তেতিয়া আমি বিহু বহাগ বিহু কাতি বিহু মাঘৰ বিহু সময়ত বনাওঁ আৰু মাঘৰ বিহুত আমি চুঙা পিঠা খাওঁ আৰু বহাগ বিহুত আমি হেঁচা পিঠা বা নাৰিকলৰ লাড়ু তিলৰ লাড়ু এইবোৰ খাব পাৰোঁ আৰু আমি ই ব'হাগৰ বিহুত আৰু কাতি বিহুত আমি মেজি জ্বলাওঁ আৰু সেই সময়ত আমি প্ৰসাদ আদি ই গ্ৰহণ কৰোঁ কাৰণ উৎসৱত আমি সদায় সদ বেলেগ বেলেগ বিহুত বেলেগ বেলেগ ধৰণৰ পিঠা খাওঁ যেনেদৰে আমি বহাগ বিহু হ'লে আমাৰ পৰম্পৰা অনুসৰি আমি এই হেঁচা পিঠা বা সুতুলি পিঠা খাব লাগে আৰু ও কাতি বিহু হ'লে আমি আমি বুট মাহ প্ৰসাদ আদি খাব লাগে আৰু মাঘৰ বিহুত আমি চুঙা পিঠা খাব লাগে কাৰণ বিহু নিয়ম অনুসৰি আমি কা মাঘৰ বিহুত চুঙা পিঠা বা হেঁচা পিঠা আদি খাব লাগে এ আৰু আমি সদায় বিহু অনুসৰিহে বহাগৰ বিহুত আমি গৰুক গা ধুৱাই আহি আমি তেল দিয়া পিঠা খাওঁ আৰু ও আমি সদায় মাঘৰ বিহুত মেজি জ্বলাই তাত চুঙা পিঠা বনাই আমি খাওঁ কাৰণ চুঙা পিঠা আমাৰ সকলোৰে এ বাবে মাঘৰ বিহুত বনোৱা হয় আৰু ও আমি কাতি বিহুত মাহ প্ৰসাদ আৰু সেইবোৰ আগবঢ়াওঁ আৰু ও মাহ প্ৰসাদ দিওঁ আৰু সৰু ল'ৰা ছোৱালীক মাহ প্ৰসাদ দিওঁ আৰু আমি সেই মাহ প্ৰসাদ গ্ৰহণ কৰোঁ কিন্তু ব'হাগৰ বিহুত আমি মাহ প্ৰসাদ গ্ৰহণ নকৰোঁ